মই মাঘ আৰু ফুৰাটো ভ্ৰমণ কৰাটো মই মাঘ আৰু ফাগুণ গৰমো নহয় ঠাণ্ডাও নহয় এইকেইটা দিনতেই মই মানে ফুৰা চকা কৰি ভালপাওঁ ক'ৰবালৈ যাবলগীয়া হ'লেও বেছি আৰু এইকেইটা দিন হৈছে গৰমো নহয় ঠাণ্ডাও নহয় আৰু মুকলিও হয় বৰষুণো তেনেকৈ নহয় এনেই ৰ'দো হেৰিটো প্ৰভাৱটো ইমান নপৰে গতিকে মই সেইকেইটা দিনতেই বেছি ভালপাওঁ আৰু হ'ল ভ্ৰমণত যাওঁতেও মই ধৰক ট্ৰেইনত যোৱাটো বা বাছত যোৱাটো মই ট্ৰেইনতকৈ মই বাছত যোৱাটোৱেই মই বেছি ভালপাওঁ ট্ৰেইনত যোৱা নোযোৱাটো হৈছে ট্ৰেইনত নানাবিধ মানুহ যায় নানা ৰকম মানুহ যায় গতিকে মই সেইটো বেয়া পাওঁ আৰু বাছত হ'ল গৈয়ে মই ভালপাওঁ বাছতেই যাওঁ বাছতেই আহোঁ এনেকেই ভালপাওঁ আৰু আৰু সেইটো হ'ল যদি আপুনি ভ্ৰমণ কৰোঁতে বেছি গৰমত যায় বেছি গৰম হ'লে যায় তেতিয়াহ'লে আপোনাৰ অকমান অসুবিধা হয় বেছি ঠাণ্ডাত গ'লেও আপোনাৰ অসুবিধা হয় গতিকে মই সেই মাঘ ফাগুণৰকেইটাই মই বেছি ভালপাওঁ আৰু ফুৰা চকাটো তাৰপিছত হ'ল ভ্ৰমণত যাওঁতে মই ক'তো ক'ৰবাত হোটেলত বা ক'ৰবাত খোৱা বোৱাটো পচন্দই নকৰোঁ খালেও মই সেই অকণমান চাহ একাপেই খাওঁ আৰু খোৱা নহয় আৰু য'ত গৈ পাম তাতেই মই তেতিয়া খোৱাৰ ব্যৱস্থাটো কৰি লওঁ খাওঁ ক'ৰবাত মিতিৰৰ ঘৰত গ'লেও তেনেকেই সেই মিতিৰৰ ঘৰত নোপোৱালৈকে মই বেলেগত একো খোৱা বোৱাটো ব্যৱহাৰ নকৰোঁ চাহকাপৰ বাহিৰে এনেকেই ফোন কৰি মই আহোঁ আৰু আলহী দুলহী খাবলৈ বুলি আৰু বেলেগটো আৰু অইন হেৰিলৈ মইটো নাযাওঁৱেই আৰু বেছি দূৰ দূৰণিলৈ আৰু কাৰোবাৰ ঘৰত থাকিবলগীয়া হ'লেও মোৰ অলপ ধৰক দুদিন বা এদিন থাকি আকৌ ঘৰলৈ গুচি আহোঁ আহি নিজৰ কাম বনকে কৰি মেলি এনেকৈ কৰি থাকো আৰু মই মানে